শিক্ষাই সংস্কৃতিৰ প্ৰথাৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে সেয়া নেতিবাচক হ'ব পাৰে বা ইতিবাচকো হ'ব পাৰে ইতিবাচকৰ ক্ষেত্ৰত শিক্ষাই পুৰণি যিবোৰ আহুকলীয়া যিবোৰ কুসংস্কাৰ অন্ধবিশ্বাস সেইবোৰ মানি মানি চলা মানি চলা হৈছিল সাং সংস্কৃতিৰ নামত মানুহবোৰ ইয়াৰ জনসাধাৰণে সেইবোৰ শিক্ষাৰ প্ৰভাৱত লুপ্ত পাবলৈ ধৰে আৰু সেয়া সেয়া হ'ল শিক্ষাৰ ইতিবাচক প্ৰভাৱ যাক সমাজখনৰ খুবেই প্ৰয়োজন আৰু নেতিবাচক ক্ষেত্ৰত হ'ল শিক্ষাই বৰ্তমান পশ্চিমীয়া সংস্কৃতি কিছুমান আহুকলীয়া সংস্কৃতি কিছুমান আমাৰ মাজত বিয়পাই দিছে যিবোৰ আমাৰ নৱপ্ৰৱজন্মৰ মাজত খুব জন খুব জনপ্ৰিয় হৈ উঠিছে আৰু সেইবোৰ আমাৰ সংস্কৃতিৰ বাবে এক সংকট স্বৰূপ যাৰ যাৰ প্ৰভাৱত আমাৰ যিটো আচল সংস্কৃতি সেইটো আমাৰ নৱপ্ৰজন্মই হেৰাই পেলাবলৈ ধৰিছে আৰু এয়া সমাজ এয়া সমাজ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান ব্যক্তিয়ে এয়া এই পদক্ষেপ হাতত লৈছে সংৰক্ষণ কৰাৰ কিন্তু সেয়া বৰ্তমান ইমানো ফলপ্ৰসূ হৈ উঠা নাই গতিকে সেই ক্ষেত্ৰত আৰু প্ৰয়োজনীয়তা আছে সং সংস্কাৰৰ আৰু যাৰ আৰু সেই সংস্কাৰ সম্ভৱ হ'ব অকল শিক্ষা থাকিলেহে গতিকে শিক্ষাৰ ইতিবাচক আৰু নেতিবাচক দুয়োটাৰ প্ৰভাৱে আছে সেয়া শিক্ষাৰ আপোনাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কেনেধৰণে তাক ব্যৱহাৰ কৰিছে